এতিয়া কথা হ'ল এই শিল্পীসকলো তেওঁলোকৰ প্ৰতিভা বিকাশৰ বাবে এখন মঞ্চ পোৱাটো তেওঁলোকে বিচাৰে তেওঁলোকৰ যে প্ৰতিভা আছে সেই প্ৰতিভাখিনি মানুহক দেখুৱাব খুজিছে আৰু তেওঁলোকৰ এইটো এটা প্ৰবৃতি ধৰক গান গোৱা মানুহে যিবিলাকে গান গাই গান গাই ভাল পায় তেওঁলোকে আচলতে সৰুৰ পৰাই গান ভ ভাল পায় যিটো কাম তেওঁলোকক আমি হবি বুলি কওঁ হবি কৰি ভাল পোৱা কাম আৰু সেই কামটোৱে যেতিয়া সদায় কৰি থাকে চৰ্চা কৰি থাকে তেতিয়া তেওঁ সেইটো কামত পাৰ্গত হয় আৰু তেওঁ এজন শিল্পী হিচাপে গঢ়ি উঠে গতিকে শিল্পীসকলে তেওঁলোকৰ প্ৰতিভা বা তেওঁলোকৰ যিটো সৃষ্টি সেই সৃষ্টি মানুহক উদঙাই দিয়াৰ কাৰণে এটা তেওঁলোকৰ মন ধৰক যি যিসকলে গান গাব জানে তেওঁলোকে এখন মঞ্চ বিচাৰে আৰু বা য'ত গানত চৰ্চা হয় তেওঁলোকৰ মনটো তাতেই যাব বিচাৰে ঠিক সেইদৰে যিসকলে কবিতা লিখে যদি ক'ৰবাত কবিতাৰ চৰ্চা হয় তেওঁলোকে তাতে নোযোৱাকৈ থাকিব নোৱাৰে ঠিক যিসকলে লিখাৰ অভ্যাস থাকে লিখা মেলা কৰে সাহিত্য চৰ্চা কৰে তেওঁলোকে সদায় কিবা এটা লিখি থাকিবলৈ মন যায় এনেকৈ সদায় লিখি থাকোঁতে থাকোঁতে এজন ডাঙৰ সাহিত্যিক হিচাপে তেওঁলোকে প্ৰকাশিত হয় গতিকে আমি এই শিল্পীসকলক সমাদৰ কৰাটো বিচাৰোঁ আৰু শিল্পীসকলে এখন মঞ্চ পোৱাটো আমি বিচাৰোঁ কিন্তু আজিকালি দেখা গৈছে আমাৰ এই শিল্পীসকলক বহুত অনাদৰ কৰা দেখা যায় ধৰ এই সৰু সুৰা গায়কবিলাকক আমাৰ যিবিলাক ফাংচন হয় তেওঁলোকক নামাতে যিবিলাক দামী দামী গায়ক যিসকলে মঞ্চত উঠি নাচিব বিচাৰে বা বা পাৰে তেওঁলোকৰ গান শুনে আমাৰ গায়িত্ৰী হাজৰিকা এজন অকালতে হেৰাই যোৱা শিল্পী তেওঁ সুন্দৰ গান গায় কিন্তু তেওঁ কোনো বিহু মঞ্চত আমন্ত্রণ পোৱা নাছিল এইটো এটা খভ তেওঁৰ থাকি গ'ল আৰু এনেকুৱা গায়িত্রী হাজৰিকাৰ নিচিনা বহুত গাঁৱে ভূঞে শিল্পী আছে যিসকলে ভাল গান গাব জানে কিন্তু আজিৰ দৰ্শকে আজিৰ এনেকুৱা এচাম দৰ্শক গঢ়ি উঠিছে যিসকলে নাচিব নাজানে মঞ্চত উঠি তেওঁলোকক নামাতে গতিকে তেওঁলোকৰ শিল্পীৰ প্ৰতিভা তেনেকৈ আচলতে মানে ধংশ হৈ যায় ঠিক সেইদৰে আমাৰ কবিতা লিখা মানুহ বহুত আছে কিন্তু তেওঁলোকে প্ৰকাশৰ বাট বিচাৰি নাপায় আমাৰ গাঁওবিলাকত যদি আলোচনী ওলালহেঁতেন স্কুল কলেজে যদি আলোচনী ওলালহেঁতেন তেতিয়াহ'লে নিশ্চয় তেওঁলোকে তাতে লিখা মেলা কৰি তেওঁলোকৰ সাহিত্যৰ চৰ্চা কৰিব পাৰিলেহেঁতেন গতিকে সকলোৰে এটা মন নিজক উলিয়াই দিয়াৰ এটা যিটো হেঁপাহ সেই ৰাস্তাটো আচলতে শিল্পীসকলে সদায় বাটটো বিচাৰি থাকে আৰু জনসাধাৰণে যদি সেই বাটটো এৰি দিয়ে বা তেওঁলোকক আমন্ত্ৰণ কৰি তেওঁলোকৰ প্ৰতিভা বিকাশত বিকাশ কৰা সুবিধাটো দিয়া তেওঁলোকে উজ্জীৱিত হৈ উঠে আৰু প্ৰতিষ্ঠিত হৈ পৰে গতিকে এইখিনিয়ে মই শিল্পী সম্পৰ্কে মোৰ এটা ধাৰণা প্ৰকাশ কৰিলোঁ